অতিবাহিত কৰি ভাল পাওঁ বুলি ক'ব গ'লে মোৰ এনেই কৰ্ম কৰি ভাল লাগে কিন্তু কেতিয়াবা এনেকুৱাও হয় যে মানুহক নিজৰ মানসিক শান্তিৰ প্ৰয়োজন হয় সকলো টাইম কৰ্ম কৰিতো সকলোৱে ভাল নাপায় ন' তো কেতিয়াবা মানে মেণ্টেল পিচ বা মানসিক শান্তিৰ কাৰণে কিছুমান কিতাপ পঢ়ি মই ভাল পাওঁ তাৰ মাজত মোৰ বিশেষকৈ আকৰ্ষণ কৰে মানে পৌৰাণিক কাহিনীবোৰ বা ক'ব গ'লে পুৰাণ বা মহাভাৰত বা গীতাৰ কিছুমান সাৰমৰ্ম সেইখিনি পঢ়ি মই ভাল পাওঁ কাৰণ সেইখিনি বাস্তৱ জীৱনৰ লগত বহুত আপোনাক জ্ঞান দিয়ে তাৰে ওপৰত গীতাত বহুত সাৰমৰ্ম দিয়া আছে যিখিনি আপুনি বাস্তৱ জীৱনত মানে কি বুলি কয় মানে এপ্প্লাই কৰিব পাৰে সেইখিনি আপোনাক বহুত সহায় কৰিব আৰু সেইখিনিত যিখিনি কথা লিখা হৈছে বাস্তৱ জীৱনত সঁচাই হয় তো সেইখিনি মানি চলিব পাৰিলে আপুনি মানসিক শান্তিত থাকিব পাৰিব সেইখিনি আৰু কৰ্ম ব্যস্ততা যিখিনি কৰি ভাল পাওঁ আৰু কেতিয়াবা ফুৰি চুৰি ভাল পাওঁ সেইখিনি আৰু বেলেগ কথা